আছো ৰ'বা গধূলি আৰু কি কৰিবা সময়খিনি যায়েই নহয় নহয় চাহ তাহ খালোঁ তাৰ পাছত কথা বতৰা পাতি এনেকৈ আছোঁ আৰু এতিয়াতো ৰান্ধিব যাব সময় হোৱা নাই তাৰে পিছতহে ৰান্ধিব যাওঁ এই নটামান বজাতহে ৰান্ধিব যাওঁ যা যোগাৰ কৰি অঁ তুমি কি কৰি আছা অঁ তুমি কি কৰি আছা অঁ অঁ চাহ কিহেদি খালা অঁ যোৱা নাই ৰ'বা অঁ যাম বুলি ভাবিহে আছোঁ যোৱা নাই যাব পৰা নাই ৰ'বা অঁ যাম দিয়া

অঁ অঁ অঁ ঠিকেই আছে দিয়া তেতিয়াহ'লে আমিও একেলগে লগ হৈ যাম আমাৰ পৰিয়ালটো তোমালোক আমাৰ গোটেইকেইটা খুড়া মই বাবু মাইনা গোটেইকেইটা যাম দে অঁ হয় নেকি অঁ অঁ আমি যোৱা নাই দিয়া যদি যাওঁ গোটেইকেইটা যাম একেলগে

অঁ অঁ অঁ অঁ হয় নেকি অঁ চাব পাৰিলেতো ভালেই হয় একেলগে গ'লে ৰাসো চালো থিয়েটাৰো চালো সময়খিনিও গেল ভালো লাগিল একেলগে হয়নে অঁ অঁ অঁ হ'ব দিয়া নহ'লে ভাত দি সোনকালে ৰান্ধি পেলাই আমি একেলগে যাম আগতে ৰাস চালো তাৰ পিছত আমি থিয়েটাৰ চাম থিয়েটাৰ চাই কিবা কিবি খাই বজাৰ চজাৰ কৰি আহিম আৰু দেৰি হ'লেও কথা নাই

অঁ অঁ অঁ হ'ব দিয়া মই এনেও অঁ কোৱা নাই ক'ম ৰ'বা মই লগ পোৱাই নাছিলো ন হে অঁ অঁ হ'ব দিয়া তুমিও সুধি ল'বা হ'লেও তুমি সুধি ল'বা বাক অঁ অঁ অঁ তুমিও সুধি ল'ব পাৰিবা অঁ অঁ হ'ব দিয়া অঁ হ'ব দিয়া ভাল লাগিল দে